অ কওক হাজৰিকা কওক অ ৰিজাল্টটোতো মোটামুটি বেয়া নাই হোৱা দেই আপোনালোকৰ জনীৰো ৰিজাল্টটো পালোঁ বাৰু হেৰি এতিয়া চিন্তা হৈছে মানে এডমিশ্যনটোক লৈ ক'ত দিম বুলি ভাবিছেনো আপোনালোকে এই পঢ়িব পাৰিলেনো সবতে ভাল আৰু খালি কথাটো হৈছে ক্লাছবোৰ কেনেকুৱা হয় আমাৰ মৰাণত নেজানিছোঁ নহয় অ এতিয়াতো এডমিশ্যনৰ কাৰণে ফৰ্ম চৰ্ম দিয়ে আছে এতিয়া আমাৰ জনীকতো ভাবিছোঁ ডিব্ৰুগড়তে দিম বুলি ভাবিছোঁ চল্টব্ৰুকত হেৰি আপোনালোকৰ ক'ত দিব একেলগে হ'লে ভাল হয় আৰু অহা যোৱা হ'লেও কিবা অসুবিধা হ'লেও কোনোবা এজন নহ'লে কোনোবা এজন যাব পৰা হ'ব অ আপুনি কিন্তু হাজৰিকানীক সুধি ল'ব দেই কথাটো আপুনি হাজৰিকানীৰো লগত কথাটো পাতি ল'ব সবৰে মতামতটো হ'লে ভাল আৰু নহয় আলোচনা মানে আমি আমাৰ দুজনেতো কথাটো পাতি ল'লোঁৱেই বৰুৱাৰ লগত মই কথাটো পাতিলোঁৱেই তেওঁ কৈছে মানে একেলগে হ'লে ভাল হয় অহা যোৱাৰো সুবিধা হ'ব বাৰু হেৰি ঠিক আছে তেতিয়াহ'লে হ'ব তেতিয়াহ'লে চায়েঞ্চতে দিব ন' আপোনালোকে অ ঠিক আছে হ'ব